হেল্ল' অ' কি খবৰ অ বিহু দেখোন আহি পালেই পাছে কানি কাপোৰ ধোৱা হ'লনে নাই অ অ বিহুৰ পাছে কি কি যোগাৰ কৰিলা অ অ অ তেনেহ'লে কিবা চাউলবিলাক লগ হৈ আছে নেকি যদি আনিব পৰা নাই মই তাৰমানে তিনি কিলোমান আনিছিলোঁ দুয়োটাই ধৰা ধৰিকৈ তাৰমানে দুয়োটাই খুন্দিম আৰু পাৰিবানে অ নহ'লে তাৰমানে নাৰিকলো আছে লাগে যদি তাৰপৰাও এটা মানে এটা দিব পাৰিম মই অ কি কি পিঠা বনাবানো বাৰু অ অ অ অ অ অ অ অ অ চুঙা পিঠা নবনোৱা নেকি চুঙা পিঠা অ' গুড়া খুন্দি সেনেকৈও বনাম দিয়া অ' মোকো তিনিটামান বনাই দিবা মই নাজানো নহয় অ নাৰিকল মিহলি তোমালোকে দেখোন বনোৱাই মই দেখোন সেইটো পিঠা বনাব নাজানো তুমিয়ে বনাই দিবাহিচোন অ ঘৰৰ পৰিয়ালগিলা আছে অ এনেই আহি অ এ নাৰিকলগিটা তুমি তাতে কাটি পেলাই লৈ আহিবাচোন নহ'লি আমাৰ তাতে গেলি দুইটা সেনেকুৱাকৈ ৰুকিম অ অ তাৰপৰাই আকৌ মিঠাই চিঠাই আনিলানে অ বৰা চাউলটো বাৰু ময়েই আনিছোঁ তাতে দুইটাই মিলাই মিলিকৈ খুন্দি দু ভাগ কৰিম আহ মিঠাই কিমান আনিলা এক কিলো কম নহ'ব নেকি অ মোৰ তাৰপৰা ল'ব পাৰিবা দিয়া মোৰ এনেই তিনি কিলো আনছি না অ অ সেনেকুৱাকে তাৰমানে আমি দুয়োটাই ওম আৰু কি বনোৱা বাৰু প্ৰগ্ৰামটো কোৱাচোন মাছ মাংস একো আছে নহয় উৰুকাৰ দিনাখনহে অ অ অ অ অ অ অ দিয়া মোৰো আৰু কি আনিব আৰু এই আমাৰ খাহী মাংস আনছি অলপ বইলাৰো তাৰমানে এই নাখায় ন' হেৰি মাংস তাৰ কাৰণে বইলাৰ আনছি আকৌ দেউতাকে মাংস মাছ মাংস একোৱেই নাখায় কণী নাখায় এই কণী আৰু হেৰি আনছি পনীৰ আনছি এনেকুৱাকৈ বজাৰ কৰবি অ অ